হেল্ল' হয় অঁ অঁ অহা সপ্তাহত আমি সোমবাৰে যাম বুলি ভাবি আছিলোঁ তাৰপিছত গাড়ী চাৰি ঠিক হ'লে এই গাড়ী ঠিক হ'ল আৰু অঁ গাড়ী ঠিক হ'ল আৰু এই আমাৰ সমৰ দাৰ সমৰ দাৰ গাড়ীখন ঠিক কৰিলোঁ তাৰপিছত এই আমাৰ মাঁহতো যাব বোলে তহঁতৰ তহঁতৰ ভাৰা আঢ়ৈশ টকাকূই হ'ব এটাৰ এই তুমি জানাই নহয় আজিকালি গাড়ীত তেলৰ কিমান দাম গতিকে আৰু আঢ়ৈশ টকাটো হ'বই তাৰপিছত আৰু ইফালে অঁ অঁ তহঁতৰ মায়ে যাম বুলি কৈছিল অঁ অঁ আমাৰ গাঁৱৰ বহুতকেইটা যাম বুলি ক'লে তাৰপিছত তহঁতৰ তহঁতৰ আৰু কোন কোন যাব অঁ অঁ হয় নেকি অঁ নাই নাই এতিয়া নাযাওঁ ৰ তহঁতকে এৰি থৈ গ'লে কেনেকৈ হ'ব এৰি থৈ নাযাওঁ বাৰু এতিয়া তহঁতে কোন তহঁতে যোৱাটো ফিক্সকৈ ক আৰু কোন কোন যাও যোগাৰ পাতি বাকী হৈছে অকল এই চাউলটো ঠিক কৰিব বাকী আছে বাকী বাকীগিলা হৈ আছে গাড়ী ঠিক হ'লে তাৰপিছত মানুহ ঠিক হ'ল মানুহ ঠিক হ'ল মানে মানুহ চানুহ ঠিক হৈ আছে আৰু এইফালে সত্ৰা সত্ৰৰ কথাটো জানাই পাৰ্কিং চাৰ্কিংৰ ফিজটো বেছি আৰু সেইকাৰণে অলপ টকাটো বেছি হয় আৰু সেইফালে আহি আছে নহয় জানাই দেখোন এইবোৰ নাই নাই নাযাওঁ অ'বোপাই এই সমৰদাৰ যি গাড়ীখন আছে উইংগাৰ অ' সেইখন সেইখন আমি ভাৰা কৰিছোঁ মানুহ যাব পাৰে ওঠৰতা মানুহ যাব পাৰিব আৰু এইফালে ষোল্লটা মানুহ হৈছে এ আৰু তহঁতৰ যদি বেলেগ কোনোবা যায় তেতিয়া ওঠৰটা মানুহ হ'লে দেখোন আঢ়ৈশ টকা আৰু কেই টকা ষাঠি টা হাজাৰ টকা দিলে হৈ যাব হৈ যাব অঁ তহঁতি গেলি কথাই নাই আৰু অঁ অঁ ঠিক আছে